মোৰ প্ৰিয় কিতাপ হৈছে কাঞ্চন এই কাঞ্চনখনৰ গ্ৰন্থকাৰ হৈছে অনুৰাধা শৰ্মা পূজাৰী অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে ইমান সুন্দৰকৈ গ্ৰন্থখনত এগৰাকী মহিলাৰ সতীত্ব সত্ত্বাক ইমান ধুনীয়াকৈ উপস্থাপন কৰিছে এগৰাকী মহিলাক এই পৃথিৱীত কিমান ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় এই সকলোবোৰ উপস্থাপন কৰি আমাৰ মনত ইমান ধুনীয়াকৈ সোমোৱাই দিছে যে আমি মহিলাক কেনেদৰে সন্মান কৰিব লাগে এই সকলোবোৰ কিতাপখন পঢ়ি আমি জানিব পাৰোঁ এই কিতাপখনে মোৰ মনত গভীৰভাৱে প্ৰভাৱ পেলাইছে যাৰ ফলত যিমা কিতাপখন যিমানেই পঢ়ি নাথাকোঁ কিয় হেপাহ নপলায় সেয়েহ কিতাপখনক মই প্ৰিয় কিতাপ হিচাপে ক'ব পাৰোঁ আৰু দ্বিতীয়তে মোৰ চলচ্চিত্ৰ বা টি ভি অনুষ্ঠানৰ ভিতৰত টি ভি অনুষ্ঠান হৈছে বিঘ্ন হাৰ্তা গণেশ এই গণেশ এই অনুষ্ঠানটো চাই গণেশ শিৱ বা বিষ্ণু ব্ৰহ্মা এই সকলোৰে তেওঁলোকৰ তেওঁলোকেও ভগৱান হৈও যাত যে মনুষ্যৰ জীৱনত ঘটা ঘটনাসমূহৰ দৰে ভগৱানৰ জীৱনটো যে তেনে ধৰণৰ ঘটনা ঘটিছিল এই সমস্যাসমূহ সমূহৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি এই সকলোবোৰ এই অনুষ্ঠানটো চাম চাই জানিব পাৰি ডাঙৰক কেনেদৰে সন্মান কৰিব পাৰি এই সকলোবোৰ এই অনুষ্ঠানটো চাই মই বহুত শিকিব পাৰিছোঁ সেয়েহে মোৰ প্ৰিয় অনুষ্ঠান হৈছে বিঘ্না হৰ্তা গণেশ